এইটো শইকীয়া ষ্ট'ৰত লাগিছে নেকি হয় দাদা যোৱাকালি মই আপোনালোকৰে তাৰ পৰা এটা ক্ৰীম লৈছিলোঁ লেকমি পিচ মিল্ক বুলি ছফ্ট ক্ৰীমটো সেইটো অকণমান চাব নেকি আপোনালোকৰ মানে টাইম পাৰ হৈ গৈছে নেকি মেনুফেক্সাৰিঙৰ হয় মানে মইতো কালি দাদাক কৈছিলোঁ আপোনালোকৰ যোনজন কৰ্মচাৰী তেওঁক কৈছিলোঁ এটা ভাল ক্ৰীম দিবলৈ তো মানে মোক যোনটো ক্ৰীম দিলে তেখেতে তাৰতো এক্সপাইৰী ডেট পাৰ হৈ গ'লগৈ যিটো লগাই পেলাই এতিয়া মোৰ মানে ফেচত পূৰা পিম্পল হৈ গ'ল আপোনালোকে বস্তুবোৰ নেচায় নেকি মানে এনেকৈ অকণমান বস্তুবোৰ চাব এক্সপাইৰী ডেট পাৰ হৈ গ'ল নেকি নে কি হৈছে তেনেকৈতো মই বিশ্বাসত ল'লোঁ ময়ো নেদেখিলোঁ মই আৰু কি জানো ওচৰৰ দোকান বুলি আপোনালোকক ইমান দিনৰ পৰা চিনি পাওঁ বুলি ল'লোঁ তো এনেকৈ কিয় মানে মানুহৰ বহুত প্ৰবলেম হৈ যাব ন মোৰ এতিয়া ফেচটো মানে বহুত বেয়া হৈ গ'লগৈ পিম্পল হৈ গ'লগৈ তাৰপিছত মানে প্ৰবলেম পাই আছোঁ অকণমান এলাৰ্জি টাইপ হৈ গৈছে তেনেকুৱা প্ৰডাক্টবোৰ নথ'ব নেক্সট যাতে কাৰো নহয় আৰু এতিয়া মানে মোক হয়তো আপুনি পইচা ৰিফাণ্ড কৰক আৰু নহ'লে মানে আপুনি মোক ডক্তৰ দেখাবলৈ ট্ৰিটমেণ্টৰ কাৰণে পইচা দিয়ক আৰু নহ'লে মই কিন্তু আপোনাক পুলিচত কমপ্লেইন কৰিম আপোনালোকে এনেকুৱা প্ৰডাক্ট ৰাখে বুলি নহয় আজি মোৰ হৈছে আকৌ কাৰোবাক দিব আকৌ কাৰোবাৰ হ'ব প্ৰবলেম হ'বতো এনেকুৱা নকৰিব আপোনালোকে প্ৰডাক্ট যদি পুৰণা হৈছে আপোনালোকে চাব এক্সপাইৰী ডেট গৈছেগৈ নেকি হয় হয় নহয় নহয় আপোনালোকে কথাটো বুজক যে এক্সপাইৰী ডেট যদি পাৰ হৈ গৈছে আপোনালোকে মাহে মাহে বা ৱিকলী এবাৰ হ'লেও বস্তুখিনি চাব যে এক্সপাইৰী ডেট পাৰ হৈছে নেকি তাৰপিছত বস্তুখিনি থ'ব নহ'লে মানে কাষ্টমাৰৰ প্ৰবলেম হৈ যায় ন তাহাঁতৰ স্কিন প্ৰবলেম হৈ যাব পাৰে বুজি পাইছে এতিয়া আপুনি কওক যে কি কৰিব মোক হয়তো পইচা ৰিফাণ্ড কৰক মই কালি আপোনালোকৰ কাইলে আপোনালোকৰ দোকানত যাম আপুনি পইচা ৰিফাণ্ড কৰি দিব তেতিয়া মোক চাই ল'ব আপুনি মোৰ ফেচটোৰ কি অৱস্থা হৈছে ঠিক আছে আপোনাক আজি মই কৈ দিছোঁ যে আপুনি বস্তুখিনি ভালকৈ চাওক আজিয়ে চাওক লাগিলে আৰু মানে এক্সপাইৰী ডেট পাৰ হৈ যোৱাখিনি পেলাই দিয়ক বুজিছে এইটো কিন্তু হ'ব নেলাগে নেক্সট নহ'লে পুলিচ কমপ্লেইন কৰি দিম কিন্তু ঠিক আছে হ'ব দিয়ক মই থৈছোঁ এতিয়া মই কাইলৈ আপোনালোকৰ দোকানত গৈ আছোঁ আপুনি মোৰ ফেচটোও চাই ল'ব লগতে মোক পইচা ৰিফাণ্ড কৰি দিব ঠিক আছে এনেকুৱা নেক্সট টাইম নকৰিব হ'ব দিয়ক থৈছোঁ